হয় মোৰ ওচৰৰ পাজৰৰ ল'ৰাসকলক সাঁতুৰিবলে শিকাইছোঁ তেখেতলোকক কেনেকৈ সাঁতুৰিব লাগে প্ৰথমতে কম পানীত তেখেতলোকক সাঁতুৰিব দিয়া হয় প্ৰথমতে হাত ভৰি মাৰি শিকাবলৈ দিয়া হয় প্ৰথম অৱস্থাত তেখেতলোকে সাঁতুৰিবলৈ অসুবিধা পায় সাঁতুৰিব নাজানে সেইকাৰণে পানী কম থকা ঠাইত বা পথাৰত যেতিয়া পানী অলপ এআঠুমান হয় তেতিয়াহ'লে সিহঁতক তাত সৰু ল'ৰাবোৰক সাঁতুৰিবলৈ শিকোৱা শিকাওঁ তেতিয়া তেখেতলোকে কি হয় তাত ডুব নেযায় মানে তেতিয়া প্ৰথম ভৰি হাতবোৰ আহে মাৰিবলৈ জানে তাৰ পাছতহে তেখেতলোকক দ ঠাইত সাঁতুৰিবলৈ দিয়া হয় এনেদৰে কৰাৰ ফলত তেখেতলোকে সাঁতোৰাৰ প্ৰশিক্ষণটো আৰম্ভ হৈ যায় তেখেতলোকে কোনো তেতিয়া সাঁতুৰিবলৈ দ পানীত সাঁতুৰিবলৈ অসুবিধা নাপায় হয় মোৰ অঞ্চলতে এজন ব্যক্তি মোৰ ঘৰৰ ওচৰতে তেখেতে সাঁতুৰি থাকোঁতে পানীত ডুব গৈছিলে মই দেখি পিনে তেখেতলোকক তেখেতক সাঁতুৰি পিনে গৈ পিনে তেখেতক চুলিত ধৰি পিনে বামলৈ টানি পিনে উলিয়াই আনি তেখেতক জীৱন ৰক্ষা কৰিছিলোঁ এনেদৰে তেখেতৰ জীৱন ৰক্ষা পৰিল